আমাৰ অঞ্চলৰ খেলবোৰ আমি পোনপটীয়াকৈ ক'বলৈ গ'লে আমি সৰুৰে পৰা পৰম্পৰাগতভাৱে খেলি আহিছোঁ এহ আমি খুব আমি বহুতখিনি লগ হৈ লগৰ ল'ৰা ছোৱালী লগ হৈ কাবাডী খেলোঁ কুট কুট খেলোঁ চেংগুটি খেলোঁ লুডু খেলোঁ আৰু তেনে ধৰণৰ বহুত ধৰণৰ লুকাভাকু আৰু চুৱাচুৱি এনেদৰে ধেৰ বিভিন্ন ধৰণৰ খেল আছে আমি এহ আমি প্ৰতিটো খেলেই আমি খুব মানে খুব ভালদৰে খেলোঁ আমি আমি মানে নজনাতো আমি খুব শিকি শিকি লওঁ আগতে ডাঙৰখিনিৰ পৰা আমি সৰুখিনিয়ে শিকি শিকি খুব ধুনীয়াকৈ আমি খেলটো প্ৰদৰ্শন কৰোঁ আগতে খুব খেলিছিলোঁ আমি সৰুতে চেংগুটিতো প্ৰায়ে খেলোঁ আমি চাৰিজনী দুজনী দুজনী লগ হৈ আমি এটা গ্ৰুপ হৈ হৈ খেলোঁ তেনেদৰে আমি খো খো খেলটো খেলোঁ খুব খেলিছিলোঁ আৰু কুট কুট বুলি এটা খেল আছিলে সেইটো খুব বেছি খেলোঁ চোৱাচুৱিটো খেলোঁ কাবাডী খেলোঁ কাবাডীত আমি কাবাডীত আমি চাৰিজনী চাৰিজনী হৈ খেলোঁ পাঁচজনী পাঁচজনী হৈও খেলোঁ আমি তেনেদৰে গ্ৰুপ হৈ হৈ খেলোঁ খেল আমি গ্ৰুপ খেলা খেলখিনি আমি বেছি খেলোঁ আৰু আমি আৰু এটা খেল খেলোঁ আমি সৰুতে খুব প্ৰায়ে মনত পৰিছে এতিয়া আমি এহ নাৰিকলৰ কোটকোৰা যিটো নাৰিকলটো খোৱাৰ পিছত পেলাই দিয়া হয় কোটকোৰাটো আমি কোটকোৰাটো খুব সৰুতে আমি বালিয়েদি ভাত বনোৱা খেলটো খুব আমি খুব খেলিছিলোঁ সেইটো মাৰিৰে হেতা বনাই বালিয়েদি ভাত বনাই আমি কোৰোকাটোত শিলগুটি তিনিটা পাতি তাৰ ওপৰত কোটকোৰাটো দি আমি ভাত ৰন্ধা ভাত ৰন্ধা খেলটো খেলিছিলোঁ আৰু এনেদৰে আমি প্ৰতিটো খেলেই খুব ধুনীয়াকৈ আমি সৰু কালত খেলিছিলোঁ